যুৱপ্ৰজন্মক খেলৰ খেলৰ প্ৰতি আগ্ৰহ কৰাবলৈ মা দেউতাকে সেইকাৰণে নিবিচাৰে যে ইহঁতে খেলৰ প্ৰতি আগ্ৰহ হৈ গ'লে পঢ়া শুনাত বেয়া হৈ যাব বা সিহঁতে পঢ়া শুনাত গুৰুত্ব নিদিব নিদিব সেইকাৰণে ইহঁতক খেল ধূলত ইমান আগ্ৰহ হ'ব নিদিয়ে আৰু পঢ়া শুনাৰ বাবে সিহঁতক বেছি জোৰ দিয়ে মা দেউতাকে আৰু খেল এখন খেলিবৰ হ'লে আমাৰ এইফালে যথেষ্টখিনি ফিল্ডৰ ফিল্ড নাই আৰু খেলিবৰ বাবে আমাক মা দেউতাকে ইমান গুৰুত্ব নিদিয়ে আৰু পঢ়াৰ প্ৰতি ইহঁতে দিনে ৰাতি টিউশ্যনত পঠিয়াই দিয়ে আৰু আমাৰ খেল এখন খেলিবৰ বাবে আৰু খেল প্ৰচাৰ কৰিবৰ বাবে আমাক চৰকাৰ ফালৰ পৰা গ্ৰাম্য অঞ্চলত খেল ধূল যেনে বেডমিণ্টন হকী এইখিনি খেল আমাৰ গ্ৰাম্য অঞ্চলত কৰিব লাগে তেতিয়াহে আমাৰ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবোৰে খেলৰ প্ৰতি আগ্ৰহ হ'ব আৰু সেই খেলখন চাই পেলাই আমাৰ নতুন প্ৰজন্মবোৰো খেলৰ প্ৰতি আগ্ৰহ হ'ব